আ মই সাধাৰণতে দুপৰীয়ৰ সাজটোত মানে মাংসতকৈ মাছটো বেছি পচন্দ কৰোঁ মাছটো মানে অলপ সুবিধাজনক হয় দিনৰ পৰ্যায়ৰ কাৰণে যিহেতু কাম বন ইটো সিটো বা নিজৰ কৰণীয় যথেষ্টখিনি থাকে সেইখিনি ক্ষেত্ৰত মাছেৰে ভাতটো খাই ল'লে মই কামখিনি কৰাত সুবিধা অনুভৱ কৰোঁ আৰু দুপৰীয়া বিশেষকৈ মাছটো গৰম দিন হ'লে টেঙা বনাওঁ ঔটেঙা কেতিয়াবা নেমুটেঙা চেপি দিয়া হয় টেঙা বনাই খাই মই বেছি ভাল পাওঁ লগত কচু চিজনত কচু দি ঔটেঙা আৰু মাছেৰে বনাই মানে মোৰ সেইটো বনালে যিখন চব্জি হয় সেইখন মোৰ প্ৰিয় অতিকৈ প্ৰিয় আৰু মাছৰ ক্ষেত্ৰত মানে কি কাঠমাছটো বেছি ভাল পাওঁ মই বগা মাছতকৈ কাঠমাছ যেনেকৈ গৰৈ চেঙেলী শ'ল শাল শিঙি মাগুৰ মাগুৰ মাছটো বেছি ভাল পাওঁ দ্বিতীয়তে শাল মাছটো খাই ভাল পাওঁ আৰু শাল মাছটো মানে কি কচুৰ লগত টেঙা বনালে শাল মাছটো যথেষ্ট তৃপ্তিদায়ক হয় খাবলৈ আৰু মোৰ কাৰণেটো একদম অতি প্ৰিয় শাল মাছৰ আৰু মাগুৰ মাছৰ মানে কচু টেঙাটো আৰু ৰাতিৰ সাজটো বিশেষকৈ কেতিয়াবা মাছ কেতিয়াবা মাংস প্ৰায় মাংসই থাকে আৰু গাহৰি মাংসটো মই বেছি ভাল পাওঁ আৰু গাহৰি মাংস আনিলে মানে কি হয় বইল কৰি লওঁ প্ৰথম অলপমান নিমখ আৰু অলপমান হালধি দি মাংসটো পুৰা বইল কৰি লৈ তাক চাকি দিয়া হয় পানীটো পেলাই দিয়া হয় পেলাই দিয়াৰ পিছত ধুনীয়াকৈ ড্ৰাই কৰি কেতিয়াবা ড্ৰাই ফ্ৰাই খাওঁ কেতিয়াবা গ্ৰেভি বনাওঁ গ্ৰেভি বনালে কম পৰিমাণৰ আলু দিয়া হয় নিমখ হালধি পিয়াঁজ আদা নহৰু জলকীয়া সেইখিনি মিক্সাৰ বনাই লৈ ধুনীয়াকৈ গ্ৰেভি বনাই খাই বেছি ভাল পাওঁ আৰু কেতিয়াবা হাঁহ মাংস বনালে হাঁহৰ লগত কোমোৰাটো বেছি ভাল পাওঁ কোমোৰা দি বনাওঁ মুৰ্গী মাংস হ'লে আপোনাৰ মুৰ্গী মাংসৰ লগত মই আলু বাদে বিশেষ বেলেগ দিলে মই খাই সুবিধাজনক নাপাওঁ যিহেতু হাঁহ বা গাহৰি লেখিয়া তৃপ্তিদায়ককৈ বনাবলৈ হ'লে হাঁহ বা গাহৰিত যিটো তৃপ্তি পাওঁ মই সেইটো মুৰ্গীৰ ক্ষেত্ৰত মই তৃপ্তিটো অনুভৱ নকৰোঁ সেইকাৰণে মই আলু দিয়েই বনাই খাওঁ আৰু কেতিয়াবা মাছ মাংস দুয়োবিধেই থাকিলে মাংসটো গ্ৰেভি বনালে মাছটো ড্ৰাই ফ্ৰাইহে কৰোঁ বা মাংসটো ড্ৰাই ফ্ৰাই হ'লে মাছটো টেঙা জোল বা জিকা দি এনেকুৱা বা ভোল এইবিলাক দি জোল বনোৱা হয় আৰু তেনেকৈয়ে মই বিশেষকৈ খাই ভাল পাওঁ